পশুপালনৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান জন্তুৰ খাদ্য আমাৰ গাঁও অঞ্চলত ধৰক বাৰিতে থকা গছ পাত লতা বিভিন্ন ধৰণৰ গছৰ পাত খেৰ দ'ল তাৰপৰা বজাৰৰ পৰা কিনি অনা কিছুমান দানাও পায় কিনিবলৈ সেইবোৰ তাৰোপৰি মাকৈ চয়াবিন আদি খোৱা হয় তুঁহ তেনেকৈ খোৱা হয় কলগছ আদি কাটি বনাই দানা বনাই দিয়া হয় তেনেকৈ খোঁওৱা হয় তেনেকৈ খোৱালে ভাল হয় আমাৰ সাধাৰণতে গাঁও অঞ্চলত দানাটো খুব বজাৰৰ পৰা কমেই অনা হয় যিহেতু গাঁও অঞ্চলত বাৰীতে বিভিন্ন ধৰণৰ গছ লতা পোৱা যায় সেয়াকে খোঁওৱা হয় কলপাত বিভিন্ন দিমৌ পাত কঠাল পাত তেনেকৈ খোওঁৱা হয় সেইবোৰ খোৱায়েই গাঁও অঞ্চলৰ প্ৰায় কৃষকসকলে লাভান্বিত হৈছে যিহেতু কম খৰচতে হয় মই ভাবোঁ বেছি পইচা খৰচ কৰি দানা কিনি অনাতকৈ গাঁৱতে যিবোৰ পায় সাধাৰণতে সেইবোৰ খোৱালে মই ভাবোঁ ভালেখিনি লাভ হ'ব পৰা যায় খোৱাব পাৰে বজাৰৰ পৰা আনি কোনো কথা নাই কিন্তু অলপ মূলধনৰ দৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰত কৈছোঁ গাঁৱতে যিবোৰ সাধাৰণতে পোৱা পায় সেইবোৰ খোৱালে লাভান্বিত হয় সেইবোৰ খোৱাব পৰা যায় কাৰণ গাঁও অঞ্চলত যিহেতু পথাৰ চৰণীয়া পথাৰো আছে আৰু ধানৰ ধান খেতি কৰা হয় সেয়া পৰা খেৰ ওলায় নৰা ওলায় বিভিন্ন ধৰণৰ গছৰ পাত লতা আদি খুৱাব পৰা যায় সেইকেইতা খোৱালেও জীৱ জন্তুবোৰ ভাল এটা সুবিধা হয় সেইবোৰ খোৱালেও এটা কৃষকজনৰ ভাল দৰে লাভান্বিত হয় মই ভাবোঁ বজাৰৰ পৰা কিনি আনি খোঁওৱাতকৈ ঘৰতে যিবোৰ সাধাৰণভাৱে পায় সেইবোৰকে খোৱাব লাগে